নমস্কাৰ হয় হয় কওকচোন

অঁ আপোনাক কি কি ফল লাগিছিলে বাৰু হয় বৰ্তমান কলৰটো আমাৰ চল্লিশ টকা লাগি আছে ষ্টৰত আৰু আপেলটো দুশ টকা আঙুৰ আঙুৰটো আপোনাৰ দুশ চল্লিশ টকা দিব লাগিব আপুনি ডালিমটো আপোনাৰ দুশ ষাঠি টকা আপোনাক হোম ডেলিভেৰী দিব লাগিব নেকি বাৰু হয় তেতিয়াহ'লে কিমান কিমান লাগিছিলে আপোনাক

কল হ'ব তেনেকেই হৈ যাব জাহাজী কল লাগিব অঁ জাহাজী কলটোৰ দামটো খালি বেছি আছে জাহজী কলটো আশী টকামান দিব লাগিব আপুনি ডজন চাই চিতি মানে আপোনাৰ যেতিয়া হোম ডেলিভেৰী দিব লাগিব অকণমান বেছিকৈ লোৱা হৈছে ঠিক আছে আপোনাক কিবা এটা চাই চিতি দিব লাগিব আপেলটো দুশ টকা আমি চলাইয়ে আছোঁ বাৰু আপোনাক সৰহকৈ লাগে আমি সিমানতে ডেলিভেৰীটো মিলাই দিম আৰু হয় হয়

অঁ হয় হয় ঠিক আছে ঠিক আছে ঠিক আছে আপুনি বিচৰা ধৰণে ফলখিনি পাই যাব আমাৰ ষ্টৰত পাই যাব পাই যাব অঁ ঠিক আছে হ'ব দিয়ক